মোৰমতে শিল্পীসকলক নতুন টুকুৰা সৃষ্টি কৰিবলৈ প্ৰেৰণা প্ৰথমতেতো তেওঁলোকে নিজেই নিজকে প্ৰেৰণা দিব লাগিব নিজেই নিজক যেতিয়ালৈকে তেওঁলোকে প্ৰেৰিত কৰিব নোৱাৰে তেওঁলোক কোনো দিশতে আগুৱাই আহিব নোৱাৰে দ্বিতীয়তে যদি প্ৰেৰণা যোগোৱাৰ কথা কওঁ তেতিয়াহ'লে সমাজখন ঘৰখন ঘৰৰ প্ৰতিজন সদস্য তেওঁক প্ৰেৰণা দিব লাগিব তেওঁ নিজেই নিজক প্ৰেৰণা দিব লাগিব আৰু যিহেতু তেওঁ শিল্পী তেওঁ সমাজখনৰ সৈতে পৰিচিত মানুহ গতিকে সমাজখনেই তেওঁক প্ৰেৰণা দিব লাগিব বিভিন্ন ক্ষেত্ৰত তেওঁক উৎসাহ প্ৰদান কৰিব লাগিব যে তেওঁ ভাল কৰি আছে এই কথা তেওঁক ক'ব লাগিব প্ৰেৰিত কৰিব লাগিব যে আৰু আগুৱাই যাওক বা আৰু দহটা নতুন নতুন কামৰ সৈতে তেওঁ পৰিচিত কৰিবৰ কাৰণে তেওঁক উৎসাহিত কৰিব লাগিব ঘৰখনৰ প্ৰতিজন সদস্যই তেওঁ কলাসুলভ মনটোৰ সৈতে পৰিচিত হৈ তেওঁ প্ৰতিটো খোজতেই লগ দিব লাগিব উৎসাহিত কৰিব লাগিব তেতিয়াহে তেওঁ এটা শিল্পীসুলভ মানসিকতাৰে এটা নতুন টুকুৰা তেওঁৰ সৃষ্টি কৰিবলৈ প্ৰেৰণা পাব নতুনত্ব খোজ কেনেকৈ পৰিব যেতিয়া তেওঁ প্ৰাথমিক খোজটোৱে সম্পূৰ্ণ নহয় ঠিক আছে তেওঁ বাৰু প্ৰাথমিক খোজটো দিলে গতিকে তেওঁ উৎসাহ কৰিব লাগিব যাতে তেওঁ আৰু নতুন কিবা এটা কৰক মানে নতুন কিবা এটাৰ প্ৰতি আকৰ্ষিত হওক নতুন কিবা সৃষ্টি কৰক গতিকে তেওঁক তেনেধৰণে যদি নতুন টুকুৰা সৃষ্টি কৰাৰ কথা কওঁ যে এটা এজন শিল্পী ত' শিল্পীসকলক সমাজখনে নতুন টুকুৰা এটা সৃষ্টি কৰিবলৈ সুবিধা প্ৰদান কৰিব লাগিব উৎসাহৰ জৰিয়তে প্ৰেৰণাৰ জৰিয়তে তেতিয়া তেওঁলোকে কি হ'ব এটা নতুন টুকুৰা সৃষ্টি কৰিবলৈ সক্ষম হ'ব নতুনত্বক কিবা এটা আদ আদৰি আনিব পাৰিব সমাজখনলৈ নিজলৈ আৰু যদি আমি কওঁ যে তেওঁলোকে অন্যান্য শৈলী কেনেধৰণে বিকশিত কৰিব গতিকে যিহেতু প্ৰতিজন মানুহ শিল্পীসকলো এখন সমাজতে বাস কৰে তেওঁলোকো মানুহ হয় আৰু মানুহ যিহেতু সামাজিক প্ৰাণী গতিকে মানুহতো সমাজত বসবাস কৰিবই এতিয়া কি হ'ল তেওঁ অন্য়ান্য শৈলী বিকশিত কৰিবলৈ হ'লে সমাজখনৰ সৈতে ইনক্লুড হ'ব লাগিব সমাজৰ বিভিন্ন দিশৰ সৈতে তেওঁ জড়িত হ'ব লাগিব যেতিয়া তেওঁ সমাজৰ বিভিন্ন দিশৰ সৈতে জড়িত হ'ব বিভিন্ন দিশৰ বিষয়ে তেওঁ জ্ঞান প্ৰাপ্ত কৰিব বিভিন্ন দিশৰ সৈতে যেতিয়া তেওঁ পৰিচিত হ'ব জ্ঞান অৰ্জন কৰিব তেতিয়া তেওঁৰ অন্যান্য দিশত নিজৰ পাৰদৰ্শিতাৰ বিষয়ে গম পাব অন্যান্য শৈলীবিলাকৰ সৈতে নিজকে ইনক্লুড কৰাব মিলিব চাব খাপ খাব কৰিব চাব নতুন কিবা এটা ট্ৰাই কৰিব আৰু তেনেধৰণে তেওঁ অন্যান্য যিবিলাক শৈলী আছে সেই শৈলীটো বিকশিত কৰিবলৈ সুবিধা পাব আন দহজনে তেওঁক ক'ব যে তেওঁ এইটো কৰিলে ভাল হয় সেয়া কৰিলে ভাল হয় গতিকে তেওঁ যেতিয়া গম পাব সামাজিক ৰূপে যেতিয়া তেওঁ এক্টিভ থাকিব ছ'চিয়েলি এক্টিভ থাকিব তেতিয়া কি হ'ব তেওঁ অন্যান্য দিশত নিজৰ পাৰদৰ্শিতা আছেনে নাই বা অন্যান্য শৈলী যিবিলাক আছে সেইসমূহত যদি তেওঁৰ নিজৰ পাৰদৰ্শিতা আছে তেতিয়াহ'লে তেওঁ বস্তুটো বিকশিত কৰিবৰ কাৰণে সুবিধা পাব আৰু এনেধৰণে তেওঁ তেওঁ তেওঁলোকে আচলতে শিল্পীসকলৰ কথা যিহেতু কৈছোঁ যে এনেধৰণেই শিল্পীসকলে নতুন টুকুৰা সৃষ্টি কৰিবলৈ সক্ষম হ'ব সমাজৰ বাবে নিজৰ বাবে লগতে তেওঁ সমাজৰ সৈতে জড়িত হৈ বিভিন্ন দিশত আগুৱাই গৈ তেওঁ নিজৰ অন্যান্য যিবিলাক শৈলী আছে সেইসমূহ বিকশিত কৰিব পাৰিব